হেল্লো ঐ ক'ত আছ ঘৰতে আছোঁ পাই বৰ আমনি লাগিছে নহয় প্লেনিং মানে এপাক ওলাই যাব লাগিছিলে বহুত দিন ক'তো ওলাই মেলিও যোৱা নাই বৰ এইকেইদিন বন্ধ বন্ধ বুলি গ'ল এতিয়া কালি দেওবাৰ গ'ল কাইলৈওতো বাৰু বন্ধই আজিও বন্ধই দিছে নহয় এনেই আছোঁ ঘৰত ক'ত খ খনিকৰ ফালে যাওঁ নি এপাক বহুদিন যোৱা নাই তালৈ আৰু ওচৰতে জগন্নাথ মন্দিৰো আছে নহয় এপাক সোমাই আহিব পাৰিম

অঁ হয় বঢ়িয়া তেতিয়াহ'লে তেতিয়াহ'লে আবেলি এপাক যাওঁ সন্ধিয়া চাহ কাপ খাই গুচি আহিম আৰু সেইটোৱে ভাল হ'ব কোন ইহঁতি আছে নি বাৰু আমাৰ এই লগৰকেইটা ওচৰত ফোন এটা কৰি খবৰ এটা কৰি চাওঁ গাড়ীখনকে লৈ যাওঁ হয়নে পাঁচটামান গ'লে আৰামত ফুৰি মেলি আহিম লেকচাৰটো মৰা হ'ব অকণমান এইখন কিবা ব ব'টিং চ'টিঙো দিলে হ'বলা তাত তাৰপিছত টয় ট্ৰেইন দিছে বুলি শুনিছোঁ আৰু পোৱালীকেইটা উঠা দেখিছিলোঁ এদিন অঁ হেৰি কৰোঁ আজিয়ে ওলাই যাওঁ এপাক তেতিয়াহ'লে পাছবেলা অঁ হ'ব হেৰি কৰোঁ চাৰে তিনিটামানতে যাওঁ তেতিয়াহ'লে ন

ঠিক আছে